গৰু বা ম'হ যেতিয়া সাধাৰণতে প্ৰথম জন্ম হয় তেতিয়া জন্ম হোৱাৰ পাছতেই যিহেতু গৰু বা ম'হৰ পোৱালিটো মাকৰ পেটত এটা উত্তাপত থাকে গতিকে সেই উত্তাপৰ লগত পাছত যেতিয়া জন্ম হোৱাৰ পাছত এই পৃথিৱীত পৰে তেতিয়া এই পৰিৱেশৰ লগত খাপ খুৱাবৰ কাৰণে তাক ওচৰতে একুৰা জুই জ্বলাই তাক জুইৰ উম দিয়া হয় যাতে সি সুস্থ হয় আৰু সবল হৈ যাতে সি নিজকে থিয় হ'ব পাৰে সি নিজে গতিকে এটা পোৱালি সুস্থ নোহোৱালৈকে তাক জুইৰ উম দিয়া হয় তাৰপাছত সেই পোৱালীটোৰ ভোক গুচাবৰ কাৰণে তাক ধৰি মেলি মাকৰ গাখীৰ খুওৱা হয় আৰু সেই গাখীৰকণ আচলতে তেওঁলোকৰ কাৰণে অমৃত প্ৰথম গাখীৰখিনি অমৃত হয় বুলি কয় গতিকে তাক গাখীৰ খুৱাই তাক ভোক পলোৱা হয় তাৰপাছত গোটেই সময়খিনি যেতিয়া পোৱালিটোৱে একো কষ্ট নোপোৱাকৈ বা আন গৰুৰ পৰা তাক সুৰক্ষাৰে ৰাখিবৰ কাৰণে সেই গোহালিটোৰ চুকতেই এটা বেৰা দিয়া হয় আৰু সেই বেৰাটোত যাতে সি সুৰক্ষাৰে থাকিব পাৰে বা বিচাৰিলে মাকক যাতে সহজে বিচা বিচাৰিব পাৰে বা মাকেও পোৱালিটোক চাই থাকিব পাৰে গতিকে গোহালিটোৰ ওচৰতে বেৰা দি ৰখা হয় তাৰ পৰৱৰ্তী সময়ত মাকৰ গাখীৰ খীৰাই সেই ফেঁহু যিখিনি কোৱা হয় ফেঁহুৰে খেৰেৰে গাঁঠি সেই ফেঁহুখিনি পোৱালীটোৰ ডিঙিত ওলমাই দিয়া হয় আৰু তেনেকৈয়ে এটা পোৱালিক যতন লোৱা হয় তাৰপাছত পৰৱৰ্তী সময়ত পোৱলিটোৱে যাতে ধুনীয়াকৈ মাকৰ গাখীৰ খাব পাৰে বা কষ্ট কোনো কষ্ট নোহোৱাকৈ সি যাতে তাৰ ভোক পলুৱাব পাৰে গতিকে তাৰ কাৰণে মাকৰ গাখীৰ খীৰায় গৃহস্থই আৰু খীৰায় যাতে তাৰ সুবিধা হোৱাকৈ মাকৰ গাখীৰ খীৰায় আৰু পোৱালীটোৱে যাতে সহজতে গাখীৰ পি সি খাব পাৰে গতিকে সেইখিনি যত্ন লোৱা হয় আৰু এনেকৈয়ে প্ৰথম পোৱালী গৰুৰ বা ম'হৰ পোৱালি জন্ম হোৱাৰ পাছত বিভিন্ন ধৰণৰ যি যতন সেই যতনসমূহ লোৱা হয়